আমাৰ অঞ্চলৰ মনোৰঞ্জনৰ মিডিয়ামসমূহ হ'ল থিয়েটাৰ ফিলিম টিভি ৰেডিঅ' হোম থিয়েটাৰ আৰু বিভিন্ন ধৰণৰ ইলেক্ট্ৰনিকৰ সামগ্ৰীসমূহ এই সামগ্ৰীসমূহে আমাৰ দৈনন্দিন জীৱনত বহুখিনি পৰিৱৰ্তন আনিছে যেনে আগতে আমি ৰেডিঅ'ত বাতৰি গীত মাত তথা বিভিন্ন অনুষ্ঠান প্ৰচাৰিত হৈছিল সেইবোৰ আমি শুনিবলৈ পাইছিলোঁ সময় বাগৰি যোৱাৰ লগে লগে বিজ্ঞানৰ ন ন আবিষ্কাৰসমূহে

আমাৰ মনোৰঞ্জনৰ মাধ্যমবিলাকো সলনি কৰিছে যেনে আগতে আমি ৰেডিঅ'ত কাণেৰে শুনিছিলোঁ এতিয়া টিভি মোবাইল ফোন ওলোৱাৰ লগে লগে আমি সেইসমূহ চকুৰে চাব পৰা হ'লোঁ আৰু মোবাইলত বিভিন্ন জনৰ লগত কথা বতৰা পাতিব পৰা হ'লোঁ বিভিন্ন ঘটনাসমূহ চাব পৰা হ'লোঁ আৰু গান বাজনা শুনিবৰ কাৰণে আমি হোম থিয়েটাৰ আহিল এইসমূহ সামগ্ৰী আমাৰ মনোৰঞ্জনৰ মাধ্যমবোৰ দিনে দিনে সলনি কৰিছে